অঁ কি খবৰ ভালে আছে অঁ ভালেই ভালেই

হেৰি নহয় এই কথা এটা জানিবৰ কাৰণে ফোন কৰিলোঁ এই আপোনালোকৰ সেইফালে বস্তুবোৰৰ দাম কেনেকুৱা এতিয়া শাক পাচলিৰ এই শাক পাচলি হওঁক মাছ মাংস এইবোৰ

হেৰি নে শাক পাচলি

হ'লেও আমাতকৈ আমাতকৈ আপোনালোকৰ কমেই দিয়ক আমাৰ অঁ আমাৰতো আমাৰতো এইফালেতো আপোনাৰ তিনিশ টকা ব্ৰইলাৰ কেজি

ঠিকে আছে দিয়ক আহিবচোন আমাৰ ফালে অঁ অঁ ঠিকে আছে দিয়ক ৰাখিছো ন অঁ ভালেই ভালেই ভালেই ঠিকে আছে অঁ